হেল্ল' হয় হয় কোনে কৈছিলে

হয় হয় মোৰ ডান্স একাডেমী এখন আছে আপোনাৰ সপ্তম মোৰ ডান্স একাডেমীখনৰ নাম প্লেচটো আপোনাৰ বিশ্বনাথ চাৰিআলি নৱপুৰতে আছে হয় কিমান বয়স হৈছে ছোৱালীৰ অঁ সাত আমিতো পাঁচ বছৰৰ পৰাই আপোনাৰ এডমিশ্যন লওঁ বাৰু আপোনাৰ ছোৱালীয়ে পাৰিব এতিয়া কিহত বা লয় এতিয়া ক্লাছিকেলত লয় নে ছেমি ক্লাছিকেল বা মডাৰ্ণ হয় হয় হয় হয় ফিছ আপোনাৰ আমাৰ জইনিং হৈছে ওৱান থাউজেণ্ড আৰু এনে মান্থলী আমি ফাইভ হাণড্ৰেডকৈ লওঁ হয় শনিবাৰে দেওবাৰ সপ্তাহটোত এই দুদিনেই শিকাওঁ আমি ড্ৰেছৰ আপোনাৰ ইনেই ইউনিফৰ্মটো থাকেই তাৰ বাহিৰে আপোনাৰ যি তেওঁ যেতিয়া কম্পিটিশ্যন কৰিব তেতিয়া সেইটো আমি ড্ৰেছটো চুজ কৰি দিওঁ তেনেকৈ চইছ কৰা পিছতে সেইটো ড্ৰেছ পিন্ধিয়ে তেওঁ কম্পিটিশ্যন কৰিব পাৰে আৰু তেনেকুৱা ইমান ড্ৰেছৰ লগত হেৰি নাই খালী ইউনিফৰ্টো আৰু পিন্ধি আহিব লাগে হয় হয় হয় ঠিক আছে ধন্যবাদ